হেল্ল' দাদা কওকচোন হয় হয় হয় আছে মোৰ গাড়ী আচ্ছা

আপুনি মোক ওচৰৰ বুলি কৈছেতো গতিকে সেইকাৰণে দিছোঁ মই গাড়ী মোৰ মই গাড়ী মই ম মইও চলাওঁ আৰু মোৰ ড্ৰাইভাৰো আছে মানে সেইবোৰ চাৰিখনমান গাড়ী আছে ঠিক আছে মইও যাম দীপৰ বিললৈ আপোনালোকৰ লগতে ময়ে চলাম দিয়ক সাত বজালৈ আপোনালোকৰ আপোনাৰ তালৈ যাম ন' মই ঠিক আছে

ঠিক অ ঠিক আছে